মই মোৰ ছোৱালীজনীৰ কাৰণে কেইমাহমান আগতে এখন চাইকেল কিনিছিলো চাইকেলখনৰ ব্ৰেণ্ডটো মই নকওঁ কিন্তু চাইকেলখন কিনি এনেকুৱা পস্তাইছোঁ মানে একেবাৰে পাৰ্ফমেন্স বেয়া কিনোতে গুৱাহাটীত গৈ পেলাই মই সেই পাণবজাৰৰ পৰা কিনিছিলোঁ গতিকে নলবাৰীৰ পৰা গৈ গুৱাহাটীত কিনি যিখন চাইকেল আনিলোঁ তাতকে মই ইয়াতে নলবাৰীতে আমাৰ ইয়াতে ধুনীয়া চাইকেল আছে মোৰ এই পাঁচহাজাৰ টকা এনেই গৈছে